মানুহৰ জীৱনত খেলবোৰ আগ্ৰহী কৰি তোলে খেলত মানুহে খেল খেলি নিজকে আগ্ৰহী কৰি তোলে নিজকে শক্তিশালী বলৱান বুলি অনুভৱ ফিল কৰে অনুভৱ কৰে খেল এটা এনেকে বস্তু হয় খেলৰ জৰিয়তে মানুহ মানুহৰ লগত চিনাক্তকৰণ হয় আৰু খেলৰ জৰিয়তে নিজকে বিখ্যাত কৰি তোলে বিশ্বব্ৰহ্মাণ্ড ফুৰিব পাৰে খেলৰ জৰিয়তে খেল হ'ল মানুহৰ জীৱনৰ এক লাগি থকা অংগ বুলি ক'লে হ'ল খেল এটা এনেকুৱা বস্তু হয় খেলৰ মানুহে নিজৰ জীৱন গঢ়ি তুলিবও পাৰে খেলৰ জৰিয়তে নিজৰ আত্মজীৱনৰ মনৰ যিখিনি ভাৱ প্ৰকাশ কৰিব পাৰে খেলৰ জৰিয়তেও